হয় যুৱ প্ৰজন্মক খেলত অংশগ্ৰহণ কৰিবলৈ পৰ্যাপ্ত পৰিমাণে উৎসাহিত কৰা নহয় আৰু পৰ্যাপ্ত সুবিধাও উপলব্ধও নহয় খেলৰ প্ৰচাৰ কৰিবলৈ আমি ছাত্ৰ ছাত্ৰীক বা শিক্ষাৰ্থীক সৰুৰে পৰা খেলৰ বিভিন্ন খেলৰ বিষয়ে আমি জ্ঞান প্ৰদান কৰিব লাগে আৰু তেওঁলোকক খেলৰ পৰা হ'ব পৰা তেওঁলোকৰ ডেভলপমেন্টৰ বিষয়ে আৰু লগতে খেলাৰ পৰা কি কি লাভ হ'ব পাৰে তেওঁলোকক সৰুৰে পৰাই ইয়াৰ বিষয়ে জ্ঞান প্ৰদান কৰিব লাগে আৰু আমি ছাত্ৰ ছাত্ৰীৰ স্কুলত এটা খেল তেওঁলোকক প্ৰায় বাচি উলিয়াবলৈ আৰু সেইটো খেল তেওঁলোকক সৰুৰ পৰা তেওঁলোক কলেজ পোৱালৈকে সেইটো খেলতে জড়িত হ'বলৈ উৎসাহিত কৰিব লাগে